শৈশৱত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা বহুত ঠাইত শৈক্ষিক ভ্ৰমণ কৰিব গৈছোঁ তাৰ ভিতৰত অন্যতম হৈছে ছিকিম এছ আৰ দি ফুড ব্ৰিটেনীয়া চি জি ফুড তেজপুৰ ইউনিভাৰচিটি এইবোৰ ঠাইত বিভিন্ন সময়ত আমি শৈক্ষিক ভ্ৰমণ কৰিব গৈছোঁ মহাবিদ্যালয়ৰ পৰা আৰু বিদ্যালয়ৰ পৰা আৰু তাৰ ভিতৰত মোৰ স্মৃতিত আজিও ৰোমন্থন হৈ থকা অন্যতম স্মৃতিটো হৈছে গুৱাহাটী আই আই টি মই গুৱাহাটী আই আই টিত গৈছিলোঁ দুহেজাৰ একৈছ চনৰ ডিচেম্বৰ মাহত আৰু মই গৈছিলোঁ এখন চেমিনাৰ এটেণ্ড কৰিবলৈ চেমিনাৰখন হৈছিলে ৰুৰেল ডাইলগ যিসকল এন্টাৰপ্ৰিনৌৰ আছে যিসকল গাঁৱৰ এন্টাৰপ্ৰিনৌৰ যিসকল উদ্যোগপতি আছে তেওঁলোকক লৈ সেইখন চেমিনাৰ কৰা হৈছিলে সেই চেমিনাৰখন মই এটেণ্ড কৰিব গৈছিলোঁ এল টি কে কলেজৰ হৈ আৰু সেই চেমিনাৰখন এটেণ্ড কৰাৰ পিছত মই বহুতো নজনা কথা জানিব পাৰিছিলোঁ আৰু গুৱাহাটীৰ আই আই টিৰ যিটো পৰিৱেশ যিটো কেম্পাছৰ যিটো পৰিৱেশ বহুত ধুনীয়া আৰু বহুত মধুৰ আৰু আই আই টি হৈছে আমাৰ অসমৰ গুৱাহাটীত থকা অসমৰ এখন অন্যতম শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান তাত বিভিন্ন ঠাইৰ পৰা ষ্টুডেন্টসকলে পঢ়িবলৈ আহে আৰু তাৰ যিটো উন্নতমানৰ শিক্ষা হয় সেইটো বহুতো উন্নতমানৰ হয় আৰু গুৱাহাটী আই আই টিত মই আছিলোঁ তিনি দিন তিনি দিনৰ যিটো সময় আছিলে বহুতো এক জীৱনৰ কাৰণে এক স্মৃতি হৈ ৰ'ব কাৰণ তাত আমি আমাৰ যিখিনি লগৰ গৈছিলোঁ বা যিখিনি আমি গৈছিলোঁ এটা গ্ৰুপ সেই গ্ৰুপখিনিয়ে বহুতো তাত শিকিছোঁ বা তাত বহুতো আমি এটা মধুৰ ক্ষণ উপভোগ কৰি আহিছোঁ ইমান ডাঙৰ এটা কেম্পাছ হয় তাত আমি ৰাতিপুৱা চাৰিটা বজাত শুই উঠি চাইক্লিং কৰিছোঁ আৰু তাত চাইক্লিঙো ভাড়ালৈ পায় আৰু তাৰ যিটো আমাক যিটো আমাক আলহীক গ'লে যিটো অইপ আলহী অপ্যায়ন কৰে সেই অপ্যায়নো বহুতো সুন্দৰ আছিলে আৰু আমি যিটো হোষ্টেলত আছিলোঁ সেই হোষ্টেলৰ যিটো পৰিৱেশ সেইটোও বহুত সুন্দৰ আছিলে আৰু তাৰ সেই অন্যতম পৰিৱেশটো হৈছে বহুত ক্লীন আই আই টি অনুষ্ঠানখন বহুত ক্লীন হয় আৰু তাত আমি যথেষ্ট আমি নজনা কথা শিকিছিলোঁ তাত আমি আমাৰ যিখিনি আমাৰ আজি প্ৰজন্মত লাগে বা আমি যিখিনি নজনা কথা আছে যেনেকৈ আমাৰ বৰ্তমান সময়ত আমাৰ জনজাতিসকলৰ যিটো এক এলকহলিক বনাই যিটো সাজ বনাই সেই সাজৰ কেনেকে প্ৰিজাৰ্ভেছন কৰিব লাগে তাৰ মেথড আমি তাত জানিছিলোঁ প্ৰেচটুৰাইজেছনৰ যি মেচিন আছিলে তাৰ বিষয়ে জানিছিলোঁ কিছুমান আমি বহুতো নজনা কথা তাত জানিব পাৰিছিলোঁ আৰু মোৰ জীৱনত অন্যতম স্মৃতি বুলি ক'বলৈ গ'লে মই আই আই টি কথায়ে ক'ব লাগিব